অ' দাদা এ মই মানে কেব এখনত আহি আছিলোঁ হয় মই গুৱাহাটীলৈ আহি আছিলোঁ একে তাত নামি দিলোঁ নামি তাৰপিছতে হেৰি বেগটো মানে গাড়ীখনতে গুছি গ'লগৈ হয় অঁ তাত মানে বহুত লাগতিয়াল বস্তু আছিল অঁ হয় দিয়ক এতিয়া মানে কেনে ম'বাইলৰ নাম্বাৰটো ল'ব ল'ব পাৰিব হয় হয় এইট জিৰ' ডাবল ৱান চেভেন টু ফ'ৰ ফাইভ ছিক্স জিৰ' হয় হয় হয় দাদা আপুনি বেগটো আনি দিব